আমাৰ অঞ্চলত এই বহুখিনি দিশত আমি দেখোঁ কিছু অন্ধবিশ্বাস মানুহৰ মাজত আছে যেনেকে এগৰাকী মানুহ তেখেত এই দুপৰীয়া এডখৰ জেগালৈ গৈছিলে যাওঁ ঘূৰি আহি তেখেতৰ কিছু পৰিমাণে অসুখ বিসুখৰ দৰে তেওঁ হয়তো কিছুমান দেখুৱালেহি তেতিয়া এজন বেজৰ ওচৰলৈ গ'ল বেজে চোৱা চিতা কৰি ক'লে যে এইটো এটা দেৱতাৰ লগ্ন হৈছে আৰু সেই দেৱতাজন খেদিবলৈ এটা পূজা দিব লাগিব আৰু তাত হয়তো তেওঁ দিহা দিছিল যে পূজা কি কি লাগিব যে এটা হাঁহ ঘৰুৱা পানী আখৈ আৰু এনেকৈ কেইটামান বস্তু কথা ক'লে সেইধৰণে আহি এই আমাৰ ঘৰত সেইবিলাক আমি কৰি পোৱা নাই আগে পিছে বা নহয়ও অকণমান আঁতৰত গৈ সেই বিষয়টো তেওঁলোকে সা চাহ মাৰি ভাজি কৰি তেওঁলোকে খালে কাক পূজা দিলে কি কৰিলে নাজানো সেইখিনি আমাৰ দেখোঁ যে এইবোৰ অন্ধবিশ্বাস সেইটো সত্য নহয় যেতিয়া অসুখ হ'ব অসুখ হ'লে ডাক্টৰৰ গোট অসুখ ভাল হ'ব বেজৰ মই অসুখ ভাল হোৱা কথাটো বৰ ময়ো বিশ্বাস কৰি নলওঁ বা আমাৰ মাজত সেইখিনি নাই তেনেকুৱা আমি বহুত কাহিনীয়ে দেখিছোঁ আমাৰ এই জেগাতে আগৰ মুখ লগা বুলি কয় মুখ লাগিলে পানী জাৰি পানী খালেহে ভাল হয় এতিয়া তেনেকুৱা মুখ লগা পানী জৰা পানী অনা এইবিলাক আমি এতিয়া দেখা নাই সেইখিনি মোৰ একেবাৰে মোৰ অন্তৰ পৰা দৃদ্ধ কৰি মই কৈছোঁ যে মোৰ সেইবিলাকৰ ওপৰত কোনো বিশ্বাস নাই এই এক ভগৱানৰ বাহিৰে অন্য কোনো নাই ভগৱানৰ নামতে সকলো সেইখিনি মখিমূল হয় বুলিহে মোৰ বিশ্বাস হয় গতিকে তেনেকুৱা প্ৰমাণ বহুতেই আছে ধৰক বহুতে বহুত কাহিনীৰে কিছুমান টকা পইচা লৈ মানুহক কিছু সতাশ কৰিবৰ কাৰণেও বহুত চেষ্টা কৰে এইখিনি মই অসম্ভৱ বুলিহে ভাবিছোঁ সত্য নহয় এইখিনি যাতে হ'ব নালাগে সত্য যিটো পৃথিৱীত আজি ভগৱানে সকলোকে স্বজন কৰিছে পালন কৰিছে আৰু তেওঁ কৰিছে আৰু দিহা পৰামৰ্শ সকলো যি কৰিব লাগে তেওঁৰ ওপৰতে তেওঁ এই সকলো হাত পাতি ল'ব এইবোৰ অন্ধবিশ্বাসে আমি কওঁ এতিয়া দুই এজন মই বেজৰ ওচৰত দেখোঁ তেত্ৰিছ কোটি দেৱতা আছে বুলি কয় সেই বেজজনে যিমানখিনি বাচনি চাই তেওঁ দেৱতাৰ কথাহে কয় কোনোদিন নাম আৰু কীৰ্তনৰ কথা মই কোৱা শুনা নাই গতিকে মোৰ সেই এটা একেবাৰে বিশ্বাস কাৰণ এদিন মই এজন বেজৰ ওচৰত ঘৰত বহি থাকোঁতে সেই তেখেতে এটা মাতিব নোৱাৰা ল'ৰা লৈ আহিছিলে এজন এজনে গতিকে তেওঁ কি কৰিলে এই বগা সৰিয়হ কেইটামান লৈ এডাল মাৰিৰে মা আগ দি ঘূৰণীয়া কৰি সেই ঘূৰণীয়া আগটোৰ ভিতৰত ল'ৰাটো সোমোৱাই বগা সৰিয়হ গালৈ ছটিয়াইছিল তেতিয়া সি সি ভয়তে এক বুলি শব্দ এটা দিছিল তেতিয়া সি কিন্তু বেছজনে গৃহস্থক কৈছে যে চোৱা মাত লাহেকে আহিছে এইটো সত্য নহয় সি ভয় খাই আচলতে বুলি শব্দ এটা দিছিল এই কথাখিনি মোৰ অসম্ভৱ যেন লাগে সত্য নহয় কিন্তু পিছত গৈ জানিব পাৰিলোঁ যে সেই ল'ৰাটো কোনো প্ৰকাৰে মাত নোলালে ভাল নহ'ল আৰু ইতিমধ্যে বেজে চাৰি পাঁচ হাজাৰ টকা গৃহস্থৰ পা ল'লে গতিকে এই অসম্ভৱ কামবোৰ গাঁৱত মই কিছু বি ভাল নাপাওঁ সেইখিনি কথা আৰু সেইবোৰক লৈ বৰ গুৰুত্বও নিদোঁ গতিকে তেনেকুৱা বহুখিনি অন্ধবিশ্বাসৰ কথা আছে আৰু বহুতে বহুত ধৰণৰ তেনেকুৱা দেখুৱাই সেইবোৰ সত্য নহয় এতিয়া আগৰ ধৰক ভূত আমাৰ এই জেগাতে কেইবা ডখৰ জেগা আছে দুপৰীয়া আমাক যাবলৈ নিদিয়ে তাত হেনো ভূত ওলাই এতিয়া জেগা একেডখৰে মানুহ একেবোৰে এতিয়া ভূত ওলোৱা গম নাপাওঁ আৰু জুই ওলাই বুলি কয় জুই ওলোৱা এতিয়া নেদেখোঁ আমি ক'লৈ গ'ল সেই ভূতবোৰ ক'ত থাকে এই কথাখিনি মোৰ নিজে মই বিশ্বাস নকৰোঁ কিবা কাৰণত হয়তো কিবা এটা জৰক জাক কৰিলেও ভূত বুলিয়েই ভাবি লয় এতিয়া ময়ো তেনেকৈ কাঠনি বাহনীয়ে ঘূৰি ফুৰু আজিলৈকে মই সেইবিধক কোনো লগ ভাগ পোৱা নাই অহংকাৰ কৰি নকওঁ আৰু ভৱিষ্যতত হয়তো কেতিয়াবা কিবা হ'বও পাৰে কিন্তু মই এতিয়ালৈকে পোৱা নাই বা মই বিশ্বাস নকৰোঁ গতিকে ইমানতে মই এইখিনি সামৰিছোঁ